অঁ ভাগ্যশ্ৰী কোঁৱৰ হয়নে অঁ মই ঝৰ্ণা সন্দিকৈয়ে কৈছোঁ মোৰ ঘৰ লখিমপুৰত অঁ মোক আপোনাৰ পৰা অলপ সহায় লাগিছিল অঁ মই তাত হোৱা দল যাত্ৰাৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ আমাৰ ইয়াত নহয় কাৰণে তাত চাব যাম বুলি ভাবিছোঁ অঁ মই তাত গ'লে মোক থকা মেলা আৰু খোৱা বোৱাত অলপ সহায় কৰিব পাৰিব নেকি অঁ মোৰ লগত মানুহ চাৰি পাঁচজন মানে যাব অঁ মানে তাতো গৈ পোৱা নাই ন ভালকে চিনি নাপাওঁ সেইকাৰণে আপুনি ভালকে চিনাকি কৰি দিব জেগাবোৰ ভালকে মানে দল যাত্ৰাটো দেখুৱাব অঁ আপোনাৰ ঘৰটো এতিয়া কোন দোখৰত অঁ মই বাৰু অঁ পৰহিলে মানে যাম আপোনালে আকৌ ফোন কৰিম মই অঁ সাত তাৰিখ মানে যাম আপোনাক আপোনাক বাৰু ক'ম বাৰু কেইজন যাম মানে থকা মেলাটো তেতিয়া আপুনি ভালকে চাই দিব পাৰিব অঁ অঁ গাড়ী গাড়ীও এইটো ভাড়া কৰিব লাগিব এতিয়া অঁ সেইকাৰণে ভালকে চব মিলাই মেলি আপোনালে আকৌ ফোন কৰিম মই অঁ অঁ অঁ চাম বুলি যাম যেতিয়া তিনদিনে চাম আৰু এতিয়া আমাৰ ইয়াতো নহয় ক'তো মানে ভালকে চাওঁ কেনেকুৱা হয় মানে চাই পোৱা নাই যে সেইকাৰণে এইবাৰ ভাবিছোঁ তাতে চাওঁগে লখিমপুৰৰ টাউনতে হয় ও বাকী আপোনালোকৰ ঘৰত কোন কোন আছে অঁ

আমাৰ ঘৰত মানে ক'বলে গ'লে মা দেতা আৰু মই অঁ মোৰ পঢ়ি হ'ল অঁ ওলালো অঁ আপোনালৈ ফোন কৰিম বাৰু অঁ তাৰপিছত এনেই যদি ৰুম মানে ৰুম চুমত থকা হয় তেতিয়া মানে হোটেল চোটেলত কিমান ভাড়া পৰিবগে বাৰু অঁ

অঁ অঁ অঁ অঁ তাত কি দিনে ৰাতি ভাওনা হৈ থাকে অঁ

চাবলে ভালেই লাগিব চাগে অঁ অঁ মই কৰিম বাৰু ফোন অঁ হ'ব দিয়ক